হয় হয় শুনিছোঁ হয় লাগিছে লাগিছে অঁ মাজুলীত আহিব পাৰিব আপুনি মাজুলীত আহিলে মানে অফলা ঘাটে আহিব পাৰিব আহি কেইদিনা কেতিয়া কেইদিন থকাকৈ চাৰিদিনমান থকাকৈ আহিলে মানে ৰাসৰ চিজন পাল নামৰ চিজন আছে তেতিয়া সত্ৰ চত্ৰ আটাইখিনি চাব পাৰিব অফলা ঘাটে আহিব পাৰিব সেইপিনে দি আহিবলৈ ভাল ৰৌপেক্স আছে কমলাবাৰী ঘাটেও আহিব পাৰিব আৰু ফেৰী পাৰ নহও বুলি ভাবিলেও উজনি মাজুলীও আহিব পাৰিব এইটো মানে নবেম্বৰ অক্টোবৰ নবেম্বৰতে ভাল হয় তাৰ পিছতে এইটো সময়টোত ৰাস পাল নাম সময়তো হয় আৰু ৰাস পাল নামত হয় সেইটো এতিয়া ৰাসৰ চিজন আহিলেই আৰম্ভ হ'লেই আৰু তেনেকুৱা কথা সত্ৰ আছে সত্ৰ দক্ষিণপাট সত্ৰ আছে তাত গেষ্ট হাউচ আছে দক্ষিণপাট সত্ৰৰ ঐতিহাসিকখিনি আপোনালোকে চাব পাৰিব ভালকৈ পুৰণা যিখিনি নিয়ম নীতি সেইখিনি চাব পাৰিব আৰু আউনীআটি সত্ৰত গ'লে আউনীআটি সত্ৰটো গেষ্ট হাউচ আছে তাতো চাব পাৰিব যিমানখিনি চাবলগীয়া আছে যি আছে চামগুৰি সত্ৰত আহিলে তাত মুখা শিল্প আছে মুখা শিল্পৰ বিষয়ে সেইখিনি জানিব পাৰিব তাতে গেষ্ট হাউচ আছে চাব পাৰিব শালমৰা গ'লে তাত কুমাৰ মৃৎ শিল্প আছে তাতো গেষ্ট হাউচ আছে মানে যাব পাৰিব চাব পাৰিব থাকিব পাৰিব গড়মূৰত আছে গড়মূৰতো জানিব পাৰিব সকলোখিনি সত্ৰৰ বিষয়ে ভালকৈ জানিব পাৰিব উত্তৰ কমলাবাৰী সত্ৰ এইবিলাকত যাব পাৰিব ধুনীয়াকৈ জানিব পাৰিব চৰ চাপৰি অঞ্চলবিলাকত যাব পাৰিব তাত গেষ্ট হাউচ নাই যদিও আকৌ ঘূৰি আহি টাউন এলেকাত থাকিব পাৰিব গড়মূৰ চাৰ্কেট হাউচত থাকিব পাৰিব অসুবিধাটো একো নাই নাই আপোনালোকৰ যদি গাড়ী আছে তেতিয়া হ'লে একো অসুবিধা নাই আৰু নাথাকিলে ইয়াতে গাড়ী পাব যতায়াতৰ ব্যৱস্থা আজিকলি বহুত ভাল সেইটো চিন্তা কৰিবলগীয়া কথা নাই য'ত যায় ত'ত যাব পাৰিব সময়টো লৈ আহিব পাৰিলেই হ'ল

অঁ ৰাস্তা পদূলি দিগদাৰ নহয় ৰাস্তা পদূলি একো দিগদাৰ নাই এইটো মানে আজিকালি গাওঁ সমাজলৈকে একেবাৰে পকা হৈ গ'ল এইটো ৰাস্তা কাৰণে অকণো চিন্তা কৰিবলগীয়া নাই সত্ৰবিলাকতো তেনেকৈ যাব পাৰিব মুখা শিল্পটো আৰু মানে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে মাজুলীৰ মুখা শিল্প গতিকে তাতে মাজুলী চামগুৰি সত্ৰত মুখা শিল্প আছে ৰাসো পাতে আৰু মুখাৰ বিষয়ে ভালকৈ অধ্যয়ন কৰি ল'ব পাৰিব তাত থাকিব কাৰণেও গেষ্ট হাউচ আছে সেইটো মানে সকলোখিনি সুবিধা হ'ব আৰু মুখা অভিনয় কৰিও দেখাই দিব চাওঁ বুলি ক'লে গতিকে চামগুৰি সত্ৰত মুখাৰ সম্পূৰ্ণ জানিব পাৰিব নাই নাই চব চব সময়তে পাৰিব চব সময়তে পাৰিব ৰাসৰ সময়ত ৰাস অভিনয় হয় আৰু বাকী মুখাৰ অভিনয়টো যেতিয়াই তেতিয়াই যিকোনো সময়ত পাৰিব চাব পাৰিব ৰাসৰ জন্ম বুলি ক'লে মানে আচলতে দক্ষিণপাট সত্ৰ দক্ষিণপাট সত্ৰত ৰাসৰ জন্ম কিন্তু দক্ষিণপাট সত্ৰত ৰাস চাবলৈ অলপ কষ্ট হয় মানুহৰ সমাগমটো বেছি হয় আৰু মানে সেই পুৰণা নিয়ম নীতিৰে ৰাস পালন কৰা হয় ৰাসৰ জন্ম ইয়াতে কিন্তু ইনেই আপুনি যদি ভালকৈ খুব আৰামেৰে চাওঁ বুলি যদি ভাবে তেতিয়াহ'লে গড়মূৰত চাই ভাল পাব তাতো মানুহৰ ভিৰ বেছি হয় যদিও অলপ বহা মেলা সুবিধাখিনি পাব আৰু অভিনয়টো অলপ ভাল দেখিব য'ত মঞ্চৰ ৰাস ৰাস হয় আমাৰ দক্ষিণপাট সত্ৰত মঞ্চ ৰাস নহয় গতিকে এই গড়মূৰ সত্ৰত ৰাসটো বেছি ভাল হয় অঁ গড়মূৰ সত্ৰলৈ গ'লে তাতে সদৰ হয় নিশ্চয় আপোনালোকক সহায় লাগিলে আমি সহায় কৰিম কিয় নকৰিম আমি সহায় কৰিব কাৰণেই আছো আৰু ৰাস্তা পদূলিৰ অসুবিধা একো নাই আজিকালি লোকেচন চাইয়ো আপোনালোকে সুবিধা নোহোৱাকৈ চব হেৰি কৰিব পাৰে আৰু আমিয়ো আপোনালোকক সহায় কৰিব কাৰণেই আছো আমাৰ ট্ৰেভেল এজেন্সি তেনেকুৱা কথাবিলাক মাজুলীত চৰকাৰী যিটো গেষ্ট হাউচ আছে বা সত্ৰবিলাকত যিবিলাক গেষ্ট হাউচ আছে অৱেশ্য ৰাসৰ চিজনটোত অলপ ভৰ্তি হৈ যায় আগতীয়াকৈ বুকিং কৰিব লাগে আৰু আগতীয়া বুকিং যদি হৈ যায় মানে একেবাৰে বুকিং কৰিবও নোৱাৰি বোলে আগতীয়া হেৰি হৈ গ'ল তেতিয়া মানে আজিকালি মানে এই হেৰিয়াৰ ব্যৱস্থা আছে মানে আলহী ঘৰ মানুহৰ ঘৰত আলহী ঘৰৰ ব্যৱস্থা আছে আলহী ঘৰত থকা মেলা কৰিব পাৰি আৰু তাতে খোৱা বোৱাৰ ব্যৱস্থাখিনিও কৰি দিয়ে মাত্ৰ যিখিনি খৰচ হয় সেইখিনি বহন কৰিলেই হ'ল গতিকে আলহী ঘৰ আছে ৰাসৰ সময়ত অহা মানে গেষ্ট যদি কিবা কাৰণত থকাৰ অসুবিধা হয় তেনেকৈ পাৰি আলহী ঘৰত থাকিব পাৰি আৰু যদি তাতকৈও সেইটো সুবিধাও যদি নহয় মাজুলীৰ মানুহখিনি আলহী মানে মৰম চেনেহটো আছে আলহীক ৰাখিবলৈ বেয়া নাপায় গতিকে মানুহৰ ঘৰটো থাকিব পাৰিব সেইটো সুবিধা বিশেষ নাপাই আৰু যিমান মানুহে আহে সিমানখিনি মানুহেই অলপ কষ্ট হ'লেও থাকিব পাৰে আৰু সুবিধা হয় অঁ অঁ পাৰিব পাৰিব কোনো কথা নাই সেইটো গাওঁ সমাজত তেনেকৈ সেই শালমৰা মৃৎ শিল্প কথা ক'লোঁৱেই চাপৰিবিলাকত আছে খেতিৰ বিভিন্নধৰণৰ খেতিৰ হেৰিবিলাক সেইবিলাক চাব পাৰিব মাজুলীত মানে খেতিৰ বিষয়েটো সোণালী মাজুলী আখ্যা থাকে সেই সৰিয়হৰ এটা ভাল খেতি হয় সেইটো চিজনত মানে আবিৰ যিটো সৰিয়হ খেতি হয় সেইটোত পাই যাব পাই যাব অতিথিশালাটো পোৱা যায় আৰু কিছুমান গুৰিটো পোৱা যায় কিছুমান খেতিয়ক আছে খেতিয়কবিলাকৰ ওচৰতো পাব সেইটো প্ৰয়োজনবোধ কৰিলেই হ'ল আপোনালোকে লাগে বুলি ক'লেই হ'ল এইটো ব্যৱস্থা কৰি দিব পৰা হ'ব আৰু অকল ৰঙা চাউলেই নহয় মানে মাজুলীৰ মিঠাতেল মাজুলীৰ অন্যান্য থলুৱা উৎপাদিত সামগ্ৰী মাজুলীত আজিকালি বজাৰবিলাকত প্ৰায় উপলদ্ধ হৈছে গতিকে মাজুলীৰ উৎপাদিত সামগ্ৰীবিলাক তেনেকৈ পোৱা যাব কোনো অসুবিধা নাই ধন্যবাদ ধন্যবাদ